এইয়া আছোঁ এনেই এনেই তুমি কি কৰিছা অঁ ফ্ৰী আছোঁ অঁ যাব পাৰিলোঁ হয় ন কাইলৈ ভাতিবেলালৈ তাকে অঁ আজিও ফ্ৰী আছোঁ কাইলৈয়ো ফ্ৰী আছোঁ সুবিধামতে গ'লেই হ'ল দিয়া ফটো চটো দুখনমান ধুনীয়াকে উঠিম জিন্ছেসই পিন্ধি যাম

অঁ জিন্সেই পিন্ধা মানুহও হয় ন তাত অলপ অঁ যাব পাৰি তেতিয়াহ'লে অঁ মোৰ লগৰ দুজনী আছে তাকে ৰুমতে সিহঁতকো লৈ লগ ধৰো নেকি তুমি বেয়া পাবা নেকি মোৰ লগৰ এই তাপশ্ৰী আৰু অংকুমা বুলি দুজনী আছে সিহঁত দুজনীকে লৈ যাওঁ নেকি অঁ সিঁহতেও সিহঁতেও সেইখিনি সময় মানে এনেই থাকে যিহেতু

অঁ শুনিছোঁ অঁ তেতিয়াহ'লে আমি অঁ ভাতিবেলালৈ ওলাই দিম গোটেইকেইজনী একেলগে

ধুনীয়া অঁ ধুনীয়াকে আমি ফটো চটো মাৰি খাই বৈ আহিব পাৰিম

ঘৰৰ পৰা অঁ নিব পাৰিবি কিবা কিবি খোৱা বস্তু ন অঁ পানী বটল লৈ যাম দিয়া তুমিও কিবা লৈ লবা কাটি লৈ যাব পাৰি গোটেই কেইজনলৈ জুৰাকৈ অঁ এনেকে লৈ যাম

ধুনীয়াকৈ গুচি আহিব পাৰিম অঁ সময়খিনি ধুনীয়াকৈ পাৰ হৈ যাব তেতিয়া আমনিও নালাগিব কি কৰিম অঁ দিয়া তোমাক মই ফোন কৰিম ঠিক আছে বাই বাই